অ কওকচোন অঁ কিবা আছিল নেকি দৰকাৰ অঁ অঁ ঠিকে আছে কওকচোন

অঁ অঁ

অঁ অঁ অঁ অঁ অঁ ইস্কুল যাম মই তাৰ পিছত হেৰি নহয় কেতিয়া হ'ল ঘটনাটো অঁ ক কেনেকৈ পৰিবলে পালে অঁ অঁ অঁ অঁ অঁ হ'ব আপুনি আহিব ইস্কুললে মই থাকিমেই অঁ হ'ব দিয়ক মই তাৰ ওচৰলৈ যাম বাৰু এপাক অঁ অঁ হ'ব দিয়ক অঁ অঁ অঁ